হেল্ল' অ'ই কি কৰিছ হেল্ল' মই নহয় নহয় মই হেৰি আকৌ পাহৰিলি নেকি নম্বৰটো চিনি পোৱা নাই অঁ অঁ হেৰি নহয় কি কয় আহিবি নেকি আজি আমাৰ ফালে

ৰাতি মানে ৰাতি থকাকৈয়ে আহিবি পিঠা মানে সেয়া বগা হেৰিটো নাৰিকল দিয়া সেই পিঠাটো আৰু অলপ হেৰিও খুন্দিছোঁ মানে ধৰ লাড়ু অলপ বনাম বুলি ভাবিছোঁ গুৰৰ

তেতিয়াহ'লে আহিবি দে অঁ সেইবোৰ সেইবোৰ অঁ ঠিক আছে দে আহ আহ গম পাইছোঁ গম পাইছো সেই মেইন কামটো সেই পিঠা বনোৱাই আৰু তই একেই আৰু তই কাইলে লৈকে থাকিব লাগিব কিন্তু বগা পিঠাটো বনাম বুলি ভাবিছোঁ আৰু কি হয় নাৰিকল চাৰিকলবোৰ মই গোটাই লও আৰু এতিয়া তই আহ যদি নাৰিকল গুৰ দি অঁ অঁ ঠিক আছে হ'ব বাৰু দে